মই যোৱাবছৰে এখন ফ্লিপকাৰ্টৰ পৰা পৰ্দা কিনিছিলোঁ পৰ্দাখন মই যিটো কালাৰ দিছিলোঁ সেইটো কালাৰে আহিছে আৰু পৰ্দাখন এতিয়া মই ইমানদিন ব্য়ৱহাৰ কৰি আছোঁ কিন্তু তাৰ কালাৰ তাৰ ধৰক ৰ'দত থাকিলে ধৰক কিছুমানতো পৰ্দাৰ কালাৰটো উৰি যায় তেনেকুৱা ধৰণৰ কোনো পৰ্দাখনত পৰিৱৰ্তন দেখা নাই আৰু পৰ্দাখন এতিয়াও আৰু ঠিকেই আছে মানে ধৰক ফটা ছিটা একো হোৱা নাই মই পৰ্দাখন মানে কিনি ভালেই কৰিলোঁ যেন বুলি ভাবোঁ আৰু